আমাৰ অঞ্চলত দুখনকৈ চিকিৎসালয় এখ আছে এখন ধেমাজি এখন বৰদলনিত বিশেষকৈ ধেমাজিখন আমাৰ অলপ দূৰ হয় বৰদলনিখন আমাৰ ঘৰৰ ওচৰৰ নিচেই কাষতে নিচেই কাষতে আমি কিবাকিবি বেমাৰ আজাৰ হ'লে বৰদলনিলেই যাওঁ আগতে তাত ইমান সুবিধা নাছ সুবিধাজনক নাছিলে আজিকালি মেডিকেলখন প্ৰায় বহুত ভালকৈও বনালে আৰু ৰো যিকোনো বেমাৰ আজাৰ দেখুৱাবলৈ হ'লে আমাৰ ডাক্তৰ ছাৰসকল আৰু বাই নাৰ্ছ বাইদেউ সকলক লগ পোৱা যায় আগতে মানে ডাক্তৰ আৰু নাৰ্ছৰ সংখ্যাটো প্ৰায় কম আছিলে আজিকালি মানে যিকোনো সময়ত গ'লে তেওঁলোকক লগ পোৱা যায় আৰু ভালকৈও চায় বেমাৰ আজাৰবিলাক আৰু লগতে এম্বুলেঞ্চৰ সুবিধাও পায় সময়মতে বিচৰাৰ লগে লগে তেওঁলোক আহি বা যিকোনো এটা ঘটনা হ'লে বা যিকোনো বেমাৰ আজাৰ হ'লে তেওঁলোকে খবৰ কৰাৰ লগে লগে আহি পাই যায়হি আজিকালি প্ৰায় ভালেই হৈছে বাৰু আগতকৈ আগতে ধৰক কিবা এটা হ'লে এম্বুলেঞ্চলৈ ফোন কৰিবলৈ হ'লে পটককেনে নাপায় সৰহকৈ বাহনো নাথাকে আজিকালি প্ৰায় দুখন তিনিখন দেখি থাকোঁ আৰু কিবা এটা হ'লে ফোন কৰিলে লগতে লগালগ পোৱা যায় আৰু বেমাৰ আজাৰো প্ৰায় ভালকৈয়ে চায় আৰু আগতকৈ প্ৰায় যথেষ্ট উন্নতি হৈছে মই জনাত মানে আৰু যিকোনো বেমাৰে হওক এক্স ৰে চেক্স ৰে পৰা আদি কৰি সকলো ধৰণৰ ইয়াত সুবিধা সুবিধা হয় আৰু আগতে সিমানবিলাক সা সুবিধা নাছিলে মানে আজিকালি প্ৰায়বিলাক সুবিধাই ইয়াত উপলব্ধ আমাৰ অঞ্চলত